হেল্ল' অঁ খুৰী ঘৰত আছেনে অঁ বিহু আহি পালাক নহয় মই এতিয়া পিঠা পিঠা বনাব নেজানোঁ এতিয়া পিঠা বনাব লাগিছিল তাকে অলপ মোক শিকাই দিয়কচোন কওকচোন ফোনোতেই

অঁ অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ

অঁ আহ

অঁ এই আমাৰ মায়ো নাই নহয় এইবাৰ সেইকাৰণে মই মই পৰা নাই বনাব তিলেদি বনালে কেনেকৈ বনাব লাগিব

অঁ অঁ অঁ

আৰু লাড়ু ব অঁ আৰু অলপ কৈ থাক আৰু অলপ কওকচোন মই পাহৰি যাওঁ নহয়

অঁ আৰু হেৰি ঘি ঘিলা পিঠা কেনেকৈ বনাৱেই ঘিলা পিঠা কেনেকৈ তেল পিঠা কেনেকৈ বনাৱেই